হেল্লো' অঁ দাদা মই আপোনাৰ কেব এখন বুক কৰিছিলোঁ হয় গুৱাহাটীৰ জু ৰোড তিনিআলিৰ পৰা হয় আপোনাক কিমান টাইম লাগিব বাৰু মানে বহুত ৰ'দ দি আছে পাৰিলে সোনকালে আহকচোন দেই হয় ইমান দেৰি হৈছে যে পাৰিলে সোনকালে আহক অঁ অঁ হ'ব বাৰু সোনকালে আহক দেই